ভৱিষ্য়তত চৰকাৰী চাকৰি এটা চবে বিচাৰে চৰকাৰী কেৰিয়াৰটো ভাল হ'বৰ কাৰণে চাকৰি এটাৰ খুবেই প্ৰয়োজন চাকৰি এটা লাগেই চাকৰি নহ'লেও ব্য়ৱসায় ব্য়ৱসায় কৰিও খাব পাৰি ব্য়ৱসায়ত লাভ লছ এনেকুৱা থাকেই সেইকাৰণে চৰকাৰী চাকৰি এটা হ'লে ধুনীয়াকৈ ঘৰখনো ঘৰখনো চলাব পাৰি ধুনীয়াকৈ মা দেউতাক পোহপাল দিব পাৰি ঘৰ ঘৰখন চাব পাৰি ধুনীয়াকৈ গভ্মেণ্ট চাকৰি এটা হ'লে ব্য়ৱসায়ত ব্য়ৱসায়তটো লাভ লছ এইবিলাক থাকে ব্য়ৱসায় ব্য়ৱসায় কৰিলেও ব্য়ৱসায় কৰিও চলিব পাৰি কিন্তু ব্য়ৱসায়ত আজি ভাল হ'লে কালিলৈ আকৌ নামি যাব

এতিয়া গভ্মেণ্ট চাকৰি এটাটো চবে বিচাৰে চবৰ জীৱনতে চাকৰি গভ্মেণ্ট চাকৰি এটা হ'লে লাইফটো ধুনীয়াকৈ চলি যায় টেনশ্যন নাই চবেটো এইটো চবে বিচাৰে